হেল্ল' এইটো শইকীয়া ট্ৰেভেলছত লাগিছেনে বাৰু মই বৰপাক জীয়ামৰীয়া গাঁৱৰ পৰা কৈছিলোঁ অঁ মই মানে অহাকালি লৈ নৰুৱা থান যাম বুলি ভাবিছিলোঁ আপোনালোকৰ তাত নৰুৱা থানৰ যাব পৰাকৈ কিবা সৰু কাৰ চাৰ হ'ব নেকি এ চি থকা নালাগে এ চি নথকা হ'লেও হ'ব এ চিত মোৰ অলপ প্ৰ'ব্লেম হয় আপোনালোকে যাব পাৰিব নাই জনাবচোন আৰু ইয়াৰ পৰা মই ৰাতিপুৱা সোনকালেই যাম বুলি ভাবিছিলোঁ মোৰ বিশেষ কাম এটাত মই ছয়মান বজাৰ পৰা বজাতে ঘৰৰ পৰা ওলাম মোৰ লগত আৰু মোৰ পাঁচজন যাব মোৰ লগৰ পাঁচজন যাব কিন্তু আপোনালোকৰ তাৰ পৰা আপোনালোকে ছয় বজাত গাড়ী পঠিয়াব পাৰিব নে নোৱাৰে আৰু আপোনালোকে কেইবজাত পঠিয়াব পাৰিব আৰু আপোনালোকে ছয় বজাৰ পৰা গধূলি চাৰিমান বজালৈকে আপোনালোকৰ গাড়ীখনৰ ভাড়াটো কিমান ল'ব জনাবচোন আৰু আপোনালোকে টাইম মতে আহি আহি টাইম মতে আহি পাবহি নে নাপায়হি সেইটোও জনাব আৰু পইচাটোৰ পে'মেন্টটোৰ কথা আপোনালোকে মোক হোৱাটছআপত সকলো ডিটেইলছ দি থ'ব মই আপোনালোকক যদি আগতীয়াকৈ কিবা পে'মেন্ট কৰিবলগীয়া হয় তেতিয়াহ'লে মই গুগুল অনলাইন পে'মেন্ট কৰি দিম আপোনালোকে আপোনালোকৰ স্কেনাৰখন বা গুগল পে' থকা নাম্বাৰটো মোলৈ পঠিয়াই দিব যদি আপোনালোকে কেচ হিচাপেও পইচাটো ল'ব পাৰে তেনেহ'লে মই কাইলৈ দি দিম যদি আপোনালোকে অনলাইন হিচাপে যদি পইচাটো আগতীয়াকৈ দিব লাগে তেনেহ'লে মই দি দিম কিন্তু আপোনালোকে গাড়ী কোনখন গাড়ী পঠিয়াব আৰু কিমান টাইমত পঠিয়াব মোক সবিশেষ মোৰ এই নাম্বাৰতে আপোনালোকে জনাই দিব ধন্যবাদ